ঋতুৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি বিভিন্ন খেতি কৰা হয় শীতকালত আমি শাক পাচলি খেতি কৰোঁ লাই লফা পালেং মূলা কবি ধনিয়া ফ্রেন্স বীন আলু ইত্যাদি খেতি কৰা হয় খৰালি মাটিবোৰ শুকাই যায় গতিকে যথেষ্ট পানী হয় পানীৰ প্ৰয়োজন হয় আৰু পানী দিব লগা হয় লগতে গোবৰ জাবৰো দিব লগা হয় আৰু ৰাসায়নিক সাৰো আমি পৰ্যাপ্ত পৰিমাণে দিব লগা হয় শীতকালত আমি শাক পাচলি গুটি দিওঁতে প্ৰথমতে আমি কলপাত দি ঢাকি দিব লগীয়া হয় নহ'লে মাটিতো শুকাই যায় কলপাত দি ঢাকি ঢাকি কৰা হয় আৰু পিছত আমি পুলিবোৰ ডাঙৰ হ'লে গুৰিত খুচৰি দিব লগা হয় খুচৰি দি আমি পানী দিব লগা হয় গোবৰ জাবৰ দিব লগীয়া হয় আৰু যথেষ্ট পানী দিব লগীয়া হয় আৰু খৰালিৰ খৰালিৰ যিবিলাক খেতি কৰা হয় সেইবিলাকত আমি যথেষ্ট পানী দিব লগীয়া হয় বাৰিষা কালত হোৱা খেতিবিলাক আমি অলপ ওখ ঠাইত কৰিবলগীয়া হয় আৰু বৰষুণ বেছি হোৱাৰ কাৰণে কিছুমান আমি তাত তাত চালিও দিব লগীয়া হয় এইয়ে আমাৰ ঋতুভিত্তিক গছবিলাকৰ ওপৰত ল'ব লগা সাৱধানতা